হেল্ল' অঁ গীতুমণি বাইদেউ অঁ আপুনি এন জি অ' এটা চলাই আছে নেকি বাৰু অঁ মই ওচৰৰে ছোৱালী কেইগৰাকীমান আছিলে অ' অকমান তেওঁলোকৰ পঢ়া শুনাত অসুবিধা মানে গতিকে আপোনাৰ তাত কিবা সুবিধা পাবপৰা যাব নেকি বাৰু বয়সতো মানে ইমান সৰু নহয় বাৰু স্কুল যাবপৰা ল'ৰা ছোৱালীয়ে আৰু অঁ স্কুল যাবপৰা ছোৱালীয়ে অঁ অঁ ছোৱালী আছে

অঁ এন জি অ'তে দিম বুলি ভাবিছে তেওঁলোকে পঢ়াবলৈ অসুবিধা হৈছে সেইকাৰণে পঢ়া তেনেকৈ সুবিধা আছে তাত ন তাত অঁ অঁ অঁ অঁ অঁ অঁ মই সেইখিনি কথাই মাক দেউতাকক বুজাই ক'ম বাৰু তাৰপিছত এনেই পঢ়া মানে টিউশ্যন চিউশ্যন ল'বপৰাও কিবা সুবিধা হ'ব নেকি বাৰু

অঁ অঁ অঁ অঁ অঁ অঁ অঁ দেখি আছোঁ দেখি আছোঁ অঁ

সেইটো সুবিধা লয় ন অঁ এই অঁ মাক দেউতাক আছে দুখীয়াৰ ঘৰ সেইটো মানে তাৰপৰা মানুহ আহি যদি চাওঁ বুলি ভাবে চাব পাৰে মানে কিছুমানে বিশ্বাস নকৰি চাবহিও পাৰে ন তেনেকৈ আহিব পাৰে মানে চাবহিও পাৰে তেতিয়া গম পোৱা যাব ন দুখীয়ানে ধনী সেইটো কথা আৰু দুখীয়া ঘৰৰ কাৰণেতো আপোনাৰ সহায় বিচৰা হৈছে ধনী হ'লেনো তেনেকৈ সহায় নিবিচাৰিলেহেঁতেন বাৰু হয় হয় সেইটো হয় অঁ মই চাৰিগৰাকী কথা পাতিব বিচাৰিছোঁ

ল'ৰা নাই ছোৱালী চাৰিগৰাকী আছে দিব দিব তেওঁলোকে আঁতৰত তেওঁলোকে দিব বিচৰা কাৰণেইতো মই আপোনাৰ লগত যোগাযোগটো কৰা হৈছে ন আছে আছে আছে অঁ আধাৰ কাৰ্ড সুধিব লাগিব দেই বাইদেউ বনাবতো লাগে বাৰু আজিকালি সৰুতে বনাইছে

অঁ অঁ অঁ ঠিক আছে বাইদেউ অঁ অঁ অঁ অঁ অঁ অঁ

হয় হয় হয় অঁ অঁ অঁ অঁ হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাইদেউ ঠিক আছে অঁ সেইখিনি নিব বাৰু অঁ

হয় হয় হয় হয় অঁ সেইখিনি কৰিব সেইখিনি নকৰা নহয় সেইখিনি কৰিব

হয় হয় হয় অঁ হয় হয় অঁ ঠিক আছে হয় হয় ঠিক আছে অঁ ঠিক আছে ঠিক আছে ওচৰৰে ওচৰৰে আমাৰ ওচৰৰে একেবাৰে ঘৰৰ ওচৰৰে অঁ অঁ দীপা হাজৰিকা পাব পাব পাব অঁ অঁ

ঠিক আছে অঁ অঁ হ'ব অঁ থেংক ইউ বাইদেউ অঁ